অঁ হয় অঁ ভালেই আপুনি কোনে কৈছিলে বাৰু অঁ হয় কওকচোন অঁ হয় পঢ়ি আছোঁ ছাৰ ভালেই চলিছিলে অঁ ভালেই ছাৰ আপোনাৰ ভালনে অ অঁ চলিয়ে আছোঁ আৰু চাৰ

অঁ ঠিক আছে বাৰু ছাৰ মই চেষ্টা কৰিম হয় ছাৰ হয় ছাৰ

ছাৰ

হয় ছাৰ হয় হয় তাৰ পদক্ষেপটো আপোনালোকে ভাল ভালেই ভাল লৈছে বাৰু হয় কি কি অনুষ্ঠান ৰাখিছোঁ বাৰু

মই আধুনিক নৃত্যতেই কৰিম বুলি ভাবিছোঁ হয় আপোনালোকৰ প্ৰতিযোগী ওলাইছেনে বাৰু

ঠিক আছে মই জনাম বাৰু মই আধুনিক নৃত্যতে প্ৰতিযোগিতা কৰিম অঁ অঁ ঠিক আছে বাৰু ছাৰ

হয় ছাৰ জাজ কলেজৰেই নে নে বেলেগৰ মাতিছে বাৰু

হয় হয় ঠিকে আছে বাৰু

নটা পা ন

বিশিষ্ট যদি বুলি বেলেগ কলেজৰ পৰা মাতা আছে ন অধ্যক্ষসমূহক

হয় হয় ঠিক আছে ছাৰ চিং দলীয়ভাৱে নে ছিংগলভাৱে হ'ব বাৰু গোটেইখিনি প্ৰ'গেম

সংগীতৰ প্ৰতিযোগিতা পতা হৈছে ন হয় হয় ঠিক আছে বাৰু মই আপোনাৰ আপোনাৰ লগত যোগাযোগ কৰিম